মোৰ পাকঘৰত ধৰক আজিকালি ইলেক্টিক হিচাপে আগতে নাছিল এতিয়া আছে ধৰক মিক্সাৰ গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ গেছ চিলিণ্ডাৰটো আজিকালি প্ৰায় ঘৰতে আছে প্লাছ আপোনাৰ লাইন গেছো আছে অভেন এই বস্তুখিনিতো আজিকালি পাকঘৰত বৰ প্ৰযোজ্য বস্তু আৰু লাগতীয়াল বস্তু আগৰ দিনত ধৰক এই আমাৰ এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ মিস্কাৰ গ্ৰাইণ্ডাৰত আপোনাৰ এতিয়া ধৰক ঘপককৈ কিবা এটা চাটনি বনাব হ'ল মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলে মিক্সাৰ গ্ৰাইণ্ডাৰত দুই মিনিটতে আপোনাৰ ছাটনি হৈ গ'ল কিন্তু আগৰ দিনত ধৰক আপোনাৰ পটাত পিছিব লাগে আৰু ৰান্ধনীজনীও যথেষ্টখিনি কষ্ট হয় কিন্তু এতিয়া সেইখিনিৰপৰা যথেষ্ট সকাহ হ'ল প্লাছ আপোনাৰ গেছ চিলিণ্ডাৰ আগতে ধৰক জুই ফুৱাই ফুৱাই ৰান্ধনীসকলে বা ঘৰৰ গৃহস্থীসকলে ভাত দাইল ভাজি বনাব লগীয়া হৈছিলে এতিয়া আৰু লাইটাৰটো জ্বলালে গেছটো অন কৰিলে পতককৈ জুইটো জ্বলিলে যিমান বতাহ বৰষুণ মাৰিলেও গেছ জ্বলি থাকিব আৰু সোনকালেই হয় প্লাছ অভেনটো অভেনটো হৈছে এটা বস্তু ধৰক এই কিবা এটা ঠাণ্ডা হৈ গৈছে তাতে অভেনত দি থলে আকৌ বনোৱা লিখিয়াই নতুন বনোৱা লিখিয়াই গৰম হৈ থাকে সেইকাৰণে এই বস্তুখিনা বহুত জৰুৰী বস্তু আৰু লাগতীয়াল বস্তু বুলি মই ভাবোঁ